হেল্ল' হয় নে বাৰু অঁ অঁ ঘৰত বোলো আমাৰ লাইনৰ কাম অলপ ক কৰাবলৈ আছিলে অ' কামত আছে নি অঁ এই ৱায়াৰিং অলপ কৰিবলৈ আছে ৰুমকেইটা বোথ ফেন এই সকলোবোৰে লগাব লাগিব দুটা ৰুম হ'ল বাকীকেইটাটো এ পুটিন এইবিলাক হেৰি নাকাটো আৰু হ'বগৈ লাইটটো লগাই দিলে আহিব পাৰিব নেকি অঁ অঁ অঁ

মানে এই অকণমান দামী ৱায়াৰটোকে আনিব লাগিব আৰু মিটাৰ কেনেকৈ বাৰু কিমান মান লাগিব তাত আকৌ বৰ্ড তিনিখনমান লগাব লাগিব অঁ অঁ দুটা তিনিটা তিনি চাৰিটা ৰুম

এই মাল্টি বাল্বটোকে লগাব লাগিব

অঁ অঁ অঁ আপোনালোকে লৈ আহিলে ভাল হ'ব নেকি মোক খালী হিচাপটো দি দিলেই হ'ল

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ

অঁ অঁ অঁ অঁ শুকুৰবা মানে আপুনি পাৰে যদি আহিবচোন চাই যাবহি অঁ ঘৰত থাকিম শুকুৰবাৰে আমাৰ ছুটী আছে নম্বৰ এইটোৱে অঁ অঁ অঁ অঁ অঁ অঁ ঠিকে আছে অঁ

অঁ অঁ আহিব শুকুৰবাৰে আহিব